বিশ্বনাথ জিলাত নিয়োজন আৰু জীৱিকাৰ মুখ্য় উৎস বুলি কওঁতে চৰকাৰী চাকৰিয়াল বহুত বেছি নাই ইয়াত ইমান ডাঙৰ উদ্য়োগ একো নাই গতিকে চৰকাৰী যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকত মানুহে কিছুমান মানুহে চাকৰি পাইছে সেইখিনি কৰে তাৰ উপৰি ব্য়ক্তিগত খণ্ডত অলপ চলপ আছে যেনে ব্য়ৱসায়ী প্ৰতিষ্ঠানবিলাকত এচিছটেণ্ট হিচাপে থাকে তেনেকুৱা ডাঙৰ উদ্য়োগ ইয়াত নাই গতিকে ভাল চাকৰি বিশ্বনাথ জিলাত তেনেকুৱা নাই অৱশ্য়ে ইয়াত বহুত ধৰণৰ ক্ষুদ্ৰ চাহ খেতিয়কে চাহকলবিলাক নিৰ্মাণ কৰিছে টি ফেক্টৰী নিৰ্মাণ কৰিছে বট লিফ্ট টি ফেক্টৰী বুলি কোৱা হয় সেই সেই ফেক্টৰীবিলাকত প্ৰতিটো ফেক্টৰীত প্ৰায় দহ বাৰজনকৈ তাতে কৰ্মচাৰী নিয়োগ কৰে গতিকে সেইখিনি কৰ্মচাৰী তাত আছে তাৰ উপৰি এতিয়া এটা ভাল ব্য়ৱসায় প্ৰসাৰিত হৈছে সেইটো হৈছে ফুড ডেলিভাৰী ফুড ডেলিভাৰীটো এতিয়া জ'মেত'কে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানে ঘৰতে ঘৰলৈকে ফুড প্ৰস্তুত কৰা খাদ্য় সামগ্ৰী পঠোৱাৰ এটা ব্য়ৱস্থা কৰিছে বিভিন্ন ধৰণৰ মেগীয়েই হওক বা বাৰ্গাৰবিলাকেই হওক বা নন ভেজ আইটেমেই হওক এনেকুৱা ধৰণৰ বিষয়বিলাক মানুহে ঘৰত অৰ্ডাৰ কৰি পেলাই অনাৰ ব্য়ৱস্থা তাৰ জৰিয়তে বহুত বহুত যুৱকৰ কৰ্ম সংস্থাপন হোৱা দেখা গৈছে নিবনুৱা সমস্য়া প্ৰসাৰিত হৈ আছে কিন্তু যেনেধৰণে এই শিক্ষিত নিবনুৱাসকলৰ কাৰণে কোনো নাই কোনো হেৰি নাই বহুতে এই সৰু ইলেকট্ৰি এই ইলেকট্ৰিক ৰিক্সা কিনি পেলাই তাৰ জৰিয়তে নিজকে নিয়োগ কৰাৰ চেষ্টা চলাইছে গতিকে এই আমাৰ এই জিলাখনত মানে এটা ভাল উদ্য়োগ গঠন হ'লে তাত বহুতখিনি মানুহ এংগেজ হ'লহেঁতেন কৃষি ক্ষেত্ৰতো এতিয়া লাহে লাহে তাৰ হেৰিবিলাক কমি আহিছে কৃষিভিত্তিক যিখিনি উদ্য়োগ হ'ব লাগিছিল সেইবিলাক হোৱা নাই গতিকে এনেধৰণে ক'ব পাৰি এই যিটো ফুড ডেলিভাৰী কৰা যিটো তেনেকুৱা ধৰণৰ এইবিলাকত ই কম ছেক্টৰত তেনেকুৱা এটা আছে অলপ কিন্তু বহুত বেছি নাই